নিজৰ লিখনিৰ বিষয়ে কিবা এটা মন্তব্য দিয়া আচলতে বৰ কঠিন নিজক ভালকৈ বিশ্লেষণ কৰা খুবেই টান তথাপিও মই ভাবোঁ যে মোৰ লিখা মোৰ ক্ষেত্ৰত মোৰ লিখাৰ ক্ষেত্ৰত মই কাৰো স্তাৱক নহয় কাৰো মানে মই এইটোৱে বুজাইছোঁ কাৰো মানে আমাৰ প্ৰশাসক বা আমাৰ শাসনাধৃষ্ট দল অথবা কোনো ওপৰৱালা ইত্যাদি ইত্যাদি মই কাৰো স্তাৱক হ'বলৈ কেতিয়াও মই নিবিচাৰোঁ মই কাৰোঁ পক্ষে মাত মতাতকৈ মই যিখিনি ভুল ভ্ৰান্তি সমাজত দেখি আহিছোঁ যিখিনিৰ হকে প্ৰতিবাদ কৰা উচিত এইবিলাক কথালৈহে মই মোৰ লিখাবোৰ আগবঢ়াই নিছোঁ ইমানদিনে মই তেনেকৈয়ে লিখি আছোঁ আন লেখকৰ পৰা সেইখিনিতেই পৃথক যে মই কাকো ভয় নকৰোঁ মোক বহুতেই সাহসী লেখিকা বুলি কয় কিমান সাহসী মই নাজানোঁ কিন্তু মই এইটোৱে ভাবোঁ যে নিজৰ ওপৰত বিশ্বাস ৰাখি সত্য পক্ষত থাকিলে সেইটো মানুহে ক'বলৈ সেইটো ভয় নকৰে ভয় নকৰে নহয় কোৱাত কোনো অসুবিধা নাই আৰু আনে তাকেই কয় সাহসী বুলি সাহস বুলি নতুনকৈ মই মই মোৰ লিখনিক আৰু কি ধৰণে উন্নতি কৰিব উন্নিত কৰিব পাৰোঁ সেইটো এটা ডাঙৰ প্ৰশ্ন ভাল প্ৰশ্নই কৰিছে কাৰণ মই মোৰ লিখনিক এতিয়াও খুব উচ্ছ স্তৰৰ বুলিতো নাভাবোঁয়েই অলপ উচ্ছ বুলিও নাভাবোঁ উচ্ছ খাপৰ বুলিয়ে নাভাবোঁ গতিকে মোৰ কৰিবলগীয়া আচলতে বহুত আছে এটা ক্ষেত্ৰত নহয় মোৰ কৰিবলগীয়া বহুত আছে তাৰ ভিতৰতে এটা হ'ল মোৰ লিখনি সদায় অলপ খৰতকীয়া খৰকৈ যায়গৈ পাঠকে পঢ়ি থাকোঁতে কেতিয়াবা খৰকৈ আগবাঢ়িবলগীয়া হয় আৰু এই ক্ষেত্ৰত মই কেইবাজনো পাঠকৰ পৰা গম পাইছোঁ যে তেওঁলোকে অলপমান বিশ্লেষণ বা বৰ্ণনামূলক হোৱাটো বিচাৰে মই বৰ্ণনামূলকভাৱে লিখাত অলপ পিছ পৰি আছোঁ ভালকৈ পৰিৱেশ পৰিস্থিতিটো উত্থাপন কৰিবলৈ মই আৰু অলপ অলপ সচেষ্ট হ'ব লাগিব বুলি ভাবোঁ তাৰবাহিৰে মই শিকিবলগীয়া বহুতেই আছে ইমান আছে যে মই নিৰ্দিষ্টকৈ এনেকৈ ক'ব নোৱাৰোঁ যে মই কি শিকিম কি শিকিব লাগিব মই ভাবোঁ মই যিমানেই ভাল ভাল সাহিত্য়িকৰ লেখা পঢ়িম সিমানেই মোৰ ক'ব নোৱাৰাকেই মই কিছু জ্ঞান অৰ্জন কৰিম আৰু সেইবিলাক মোৰ লিখাত নিজেই ৰেফ্লেকশ্যন পতি প্ৰতিফলিত হ'ব